আমাৰ অঞ্চলত বহুতো ধৰণৰ স্বাস্থ্য কেন্দ্ৰটোৱে বহুতো ধৰণৰ সহায় কৰিছে তাত আমি যিটো আমাৰ যি বহুতো ধৰণৰ বেমাৰ আজাৰ হ'লে আমি যিকোনো ধৰণৰ বেমাৰ খন্তেকত হয় সেই যি বেমাৰটো আমাৰ ওচৰত গ'লে সেই ৰোগৰ চিকিৎসাটো সোনকালে হয় যিটো চকু যেনে চকুৰ অসুখ পেট বিষ জ্বৰ তেনেকৈ যিকোনো ধৰণৰ সৰু সুৰা আমাৰ যিটো হ'ল য'ত আমি দূৰত মানে দূৰত যাব নালাগে যিটো আমাৰ ওচৰৰ অঞ্চলতে আছে সেইটো আমাৰ ওচৰতে থাকে সেইটো কাৰণে আৰু আমাৰ যিটো স্বাস্থ্যসেৱা যিটো আমাৰ ক'ভিড মানে আমাৰ অঞ্চলটোৱে সেই ৰোগৰ মানে যিটো ব্যৱস্থা সেই ব্যৱস্থাটো আমাৰ গ্ৰহণ কৰিছে মানে খুব সোনকালে আমি সেই ৰোগৰ সমস্যাৰ সমাধান কৰিব পাৰোঁ তাত গ'লে দূৰ দূৰ হয় দূৰ দূৰত মানে দূৰ নহয় তাত দূৰৰ গতিত গৈ মানে বহুত দূৰ হ'ব পাৰে কিন্তু আমাৰ অঞ্চলতে যিটো আছে আমাৰ সেইটো খুব সোনকালে স্বাস্থ্যটো হেৰি কাৰণ সোনকালে ৰোগটো মানে সোনকালে ভাল হৈ উঠে আৰু আমাৰ যিহেতু আমাৰ অঞ্চলটোৰ যিটো ৰোগৰ স্বাস্থ্য কেন্দ্ৰ তাত ক'ভিড নাইণ্টিন যিটো ক'ভিড হৈছিলে তাত আমাৰ বহুতো মানে আমাৰ আইতা ককা যেনে মোৰো হৈছিল তাতো মানে গৈ মই সেই ৰোগৰ মানে সেইসমূহ সেই ৰোগটোৰ মানে আমি যিটো আমাৰ বেমাৰ মানে সেই ৰোগটো হৈছিল সেই ৰোগটোৰ আমি তাৰ পৰা নিৰাময় কৰিবলৈ তাত গৈছিলোঁ তাত বহুতো ধৰণৰ সা সুবিধা আছিল আৰু আমি যিটো কিছুমানটো ক'ভিড হৈছিলে তাত মানে দূৰত গৈ যিটো আমি দেখাব লাগে সেই সেই গৈ তাত আমি মানে দূৰলৈ আমি যাব নালাগিছিলে মানে আমি ওচৰতে সেই ৰোগটো ৰোগৰ মানে সমস্যাটোৰ সমাধান কৰিলেও ওচৰতে কৰিব পাৰোঁ আৰু মা আইতাহঁতৰো মানে যাব নোৱাৰে আইতাহঁতে সেই মানে ৰোগটো দেখোঁ ৰোগটো হোৱাৰ কাৰণে আমি ওচৰতে যি আমাৰ স্বাস্থ্যসেৱা আছে সেই সেৱাত মানে স্বাস্থ্য বিভাগৰ এই যিটো সেৱা আছে সেই সেৱাটো আমি তাত কৰিব পাৰোঁ মানে সুবিধা প্ৰদান আছে তাত বহুতো ধৰণৰ আমি গাড়ী গাড়ীলৈ কিছু গাড়ীলৈ যাবলগীয়া নহয় ওচৰতে হয় সেইটো কাৰণে আমাৰ সুবিধা হয় আৰু যিটো ক'ভিড নাইণ্টিনত বহুতো মানে বহুতো বহুতো মানে ঘৰৰপৰা মানে আমি ওলাবপৰা নাছিলোঁ পঢ়া শুনা ক্ষেত্ৰত বহুতো ধৰণৰ বাধা আহিছিল ঘৰতে সোমাই থাকিব লাগিছিল আমি আমি বহুতো যিটো আমি ঘৰৰ মানে ঘৰতে মানে মানে বহুত মানে অসুবিধাৰ সন্মুখীন হৈছিলোঁ ক'ভিড নাইণ্টিনৰ যোগেদি তাত আৰু আমাৰ যি ওচৰতে স্বাস্থ্যসেৱা থকাৰ কাৰণে আমাৰ সেই সুবিধাটো প্ৰদান কৰিলে যিটো আমি দূৰ বেলেগলৈ যাব নালাগে ঘৰতে থাকি সেই কামটো আমি ঘৰতে ৰোগটো নিৰাময় কৰিব পাৰোঁ যি আমাৰ ক'ভিড নাইণ্টিনটোৰ বহুতো ধৰণৰ মানে বহুতো বেমাৰ আজাৰ হয় জ্বৰ ক'ভিড নাইণ্টিন বুলিয়ে নহয় চকুৰ অসুখটো মানে বহুতো মানে আইতা ককাৰ মোৰো হৈছিল অৱশ্যে অলপ সৰু সুৰাকৈ সেই ৰোগটো মই নিৰাময় কৰিবলৈ তাত গৈছিলোঁ ৰোগ মানে সমস্যাহে যি আমাৰ ৰোগৰ সমস্যা কিছুমান আমাৰ পইচাৰো বহুত অভাৱ হয় মানে ক'ভিড নাইণ্টিনৰ সেই কামটো আমি বাহিৰলৈ যাবপৰা নাছিলোঁ তাত সেই সেইটো ক'ব পাৰিছিলোঁ তাত যাবলগীয়া মানে দূৰলৈ যাবলগীয়া নহৈছিল যিটো আমি স্বাস্থ্যসেৱা আমি সেইটো মানে ওচৰৰ যিটো আমাৰ আছে সেই ওচৰতে কৰিব পাৰিছিলোঁ আৰু বহুতো ধৰণৰ মানুহে মানে ওচৰত নগৈ মানে দূৰত মানে চিকিৎসা কৰিবলৈ যায় সেই চিকিৎসাটো যিটো চিকিৎসা আমাৰ ওচৰতে কৰিব পাৰে তথাপিও মানে যিবিলাক অলপ মানে ডাঙৰ আমাৰ যিটো শ্ৰেণী হয় আমাৰ আমাতকৈ সেই শ্ৰেণীটোৰ ওপৰৰবিলাকে মানে সেই সেই ওচৰত ওচৰত নগৈ মানে দূৰলৈ যায় কিছুমান সমস্যাৰ মানে সন্মুখীনো হয় তাত গৈ হয় সেইটো কাৰণে আমি মানে ওচৰতে আৰু যিটো আমাৰ ওচৰত মানে সুবিধা আছে সেই সুবিধা আমি আমি মানে ওচৰ চুবুৰীয়াৰপৰা বহুতো মানে সুবিধা প্ৰদান কৰিব পাৰিছিলোঁ আৰু মানে বহুতো ধৰণৰ আমি সমস্যা মানে আমি উপায় পাইছিলোঁ তাত ক'ভিড নাইণ্টিনৰ সময়ত আমাৰ খোৱা বোৱা আমাৰ পিন্ধা লোৱা সকলো ধৰণৰ মানে যিটো আমাৰ কাষত মানে ওচৰলৈ যাবলৈ দিয়া নাছিল মানে মানুহৰ মুখে মুখে যিটো কথা সেই কথাৰ কথাৰপৰা দূৰত ৰাখিছিল সেইটো আৰু দূৰত ৰাখি আমাৰ কৰিবলগীয়া হৈছিল সেইটো আমি ঘৰত তথাপি ইমান অসুবিধা হোৱা নাছিল যিটো চকুৰ অসুখ হৈছিল সেই চকুৰ যিটো আমাৰ বেমাৰ সেই বেমাৰটো মানে ওচৰতে থাকি আমি সেই ৰোগটো মানে সমস্যাৰ উপায় মানে উপায় ল'ব পাৰিছিলোঁ আৰু আমি বহুতো ধৰণৰ সমস্যা কভিড নাইণ্টিনৰ সময়ত যিটো আমাৰ যেন আমাৰ ওচৰ চুবুৰীয়াসকলে আমাক সহায় কৰিছিল ক'ভিড নাইণ্টিনৰ সময়ত যেনে চাউল দাইল তেনেকৈ বহুতো পানী কিছুমান পানীৰ ক্ষেত্ৰতো আমাৰ অসুবিধা আছিল সেই অসুবিধা কিনো আমাক এই ক'ভিড নাইণ্টিনৰ সময়ত তেওঁলোকে আমাৰ সেৱা সেৱাসমূহ মানে আমাৰ আমাৰ অঞ্চলৰ যিসকল চিকিৎসা মানে লগ ডাক্তৰসকল আমাৰ ওচৰতে আছে তেখেতলোকে আমাক সহায় কৰিছিল বহুতো আৰু আমি যিটো স্বাস্থ্যসেৱা আমি সেইটো ক'ভিড নাইণ্টিনৰ সময়ত সেই আমি কৰিবপৰা নাছিলোঁ বেলেগত মানে যিটো আমাৰ ডাঙৰ বেমাৰ হয় সেই বেমাৰটো মানে আমি দূৰলৈ নগৈয়ো মানে ওচৰতে আমি কৰিব পাৰিছিলোঁ সেই মানে চিকিৎসাটোৰ উপায় আমি ওচৰতে পাইছিলোঁ পেট বিষটো বহুতৰ মানে বহুতৰে হয় সেই পেট বিষটোৰো আমি খুব সোনকালে মানে ৰোগৰ চিকিৎসা কৰিব পাৰিছিলোঁ ওচৰতে থাকি আমি বহুতো ধৰণৰ মানে বিভিন্ন ধৰণৰ মানে বহুতো আমাৰ অঞ্চলত আমাৰ ওচৰ চুবুৰীয়া আমাৰ যিটো অঞ্চলত থকা আঁচ মানে ৰোগৰ যিটো সজাগতা সেই সজাগতাটো আমি নিজেও ল'ব লাগিব তথাপিও আমাৰ অঞ্চলৰ যিটো ৰোগৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আমাৰ যিটো আমি তেওঁলোকে কাম কৰি গৈছিল সেই কামটো বহুতো মানে ৰোগীয়ে নিৰাময় কৰিছিল মানে যিটো আমি ক'ভিড নাইণ্টিনৰ সময়ত আমি ঘৰতে থাকিবলগীয়া হৈছিল পিন্ধা লোৱা খোৱা বোৱা বহুতো ধৰণৰ সমস্যা হৈছিল ওলাই যাবপৰা নাছিলোঁ ঘৰৰপৰা আৰু স্কুল বন্ধ আছিল পঢ়া শুনাৰ ক্ষেত্ৰতো বহুত বাধা আহিছিল যিটো আমাৰ মানে বহুতো ধৰণৰ মোবাইলৰ ক্ষেত্ৰতো বহুতো ধৰণৰ খেলি মানে অসুবিধাৰ সন্মুখীন হৈছিল তাত তাত আমি ওচৰতে সেই থাকি যিটো আমাৰ চিকিৎসা হয় সেই চিকিৎসাটো আমি ওচৰতে কৰিব পাৰিছিলোঁ যিটো আমি কৰিবলৈ আমি মানে দূৰলৈ আমি যাবলগীয়া হোৱা নাছিল সেই দূৰ যাবলগীয়া হোৱা নাছিল কাৰণে আমি যিটো আমাৰ ওচৰতে যিটো স্বাস্থ্যসেৱা কেন্দ্ৰটো আছে তাত আমি যিটো তেওঁলোকে আমাক সহায় কৰিছিল কভিড নাইণ্টিনে যিটো আমাক বেমাৰ যিটো আমাক দিছিল সেইটো আমি বেছি ভুগিবলৈ পোৱা নাছিলোঁ তথাপিও আমাৰ যিসকল মানে স্বাস্থ্যৰ যিসকল ব্যক্তি আছিল তেওঁলোকে আমাক বহুতো সজাগতা মানে আমাক দেখুৱাই দিছিল মানে যিটো আমাক সজাগতা ল'বলগীয়া সেই সজাগতাবিলাক আমাক দেখুৱাই দিছিল আগবঢ়াই দিছিল